হেল্ল' অঁ হেল্ল' এনেই আছোঁ তুমি কি কৰিছা অঁ এনেই কৰিলোঁ আৰু এই আমাৰ ইমান পলিউশ্যন হৈছে তাৰ বিষয় বুলি তোমালোকৰ অলপ কথা পাতোঁ গাড়ী মটৰ ইমান বেছি হৈছে উদ্যোগবিলাকো হৈছে

অঁ গাড়ী মটৰ ইমান বেছি হৈছে উদ্যোগবিলাক কাৰখানাবিলাক উদ্যোগ কাৰখানাৰ পৰাও ইমান ধোঁৱা ওলাইছে তোমাৰ গেছ ক্ৰেকাৰৰ পৰা বহুত মানে তোমাৰ পলিউশ্যন হৈ গৈছে কোৱাচোন তাকেই এতিয়া ভাবিছোঁ ইমান গাড়ী মটৰ ধৰা তোমাৰ এনি টাইম গাড়ী মটৰ চলিয়ে থাকে ধোঁৱা ওলাইছে পলিউশ্যন হৈ গৈছে পূৰা উদ্যোগ কাৰখানাৰ পৰা ওলাইছে কি কৰা হয় আৰু এতিয়া অঁ সেইটো আমি সোনকালেেই এতিয়া এইবিলাক কথা আমি পাতিছোঁ এতিয়া আমি তেনেকে কৰিব পৰা হ'লে ভালেই আছিলে ধোঁৱা ওলোৱা নিৰ্গত গেছবিলাক কিমান বাৰু বেয়া হয় সেইবিলাক আমাৰ একেবাৰে বায়ু মানে বিশুদ্ধ কৰি দিছে বিশুদ্ধ বায়ু আমি পোৱা পোৱাই নাই আৰু বায়ুবোৰ বেয়া কৰি দিছে উশাহ নিশাহ লোৱাত কষ্ট হৈছে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে ধোঁৱা গাড়ী মটৰ ধৰা হওক তোমাৰ গেছ ক্ৰেকাৰ উদ্যোগ আমাৰ উদ্যোগবিলাক বেছিকে হৈছে তাৰ ফলত ইমান ধোঁৱা ওলাইছে অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়া অঁ ঠিক আছে হ'ব দিয়া